হেল্ল' অঁ শুনি আছো হয় শুনি আছো হয় কওক

আপনি আহকচোন মোৰ অফিচ ৰুমত আহক আলোচনাটো কৰি মই আপোনাক কৈ আছো আপনি আহি পালেই

আপুনি আহি পালে নেকি হয় আপুনি আপোনাৰ বেগটো হেৰাইছে

আপোনাৰ ঘৰটো ক'ত আছিল আপোনাৰ ঘৰটো ক'ত আছিল আমৰিখোৱা জিলা বৰপেটা নহয় আপোনাৰ দেউতাৰ নাম কি আছিল চন্দ্ৰমোহন দাচ আপুনি ক'ৰপৰা আহিছিলে নলবাৰীৰপৰা আহি আছিলে নলবাৰীৰপৰা আহি থাকোতে আপোনাৰ কি হ'ল মানে বেগটো গাড়ীত হয় আহক